নমস্কাৰ মই আজিৰ প্ৰশ্নটো উত্তৰ দিছোঁ মোক সুধিছে ভ্ৰমণৰ ভ্ৰমণত সময়ত লগত নিয়া কেইবিধমান লাগতিয়াল সামগ্ৰীৰ বিষয়ে আমি ভ্ৰমণলৈ গ'লে লগত কি নিব লাগে আমি ভ্ৰমণলৈ যাওঁতে যদি আমি গৰমদিনত যাওঁ তেতিয়া আমি অলপ গৰম কাপোৰ গৰমদিনত গ'লে আমাৰ হেৰি জাকেট কুট বা একো তেনেকৈ সামগ্ৰী লগত নিব নালাগে যদি আমি ঠাণ্ডাদিনত ক'ৰবাত যাওঁ শীতকালত ক'ৰবালৈ যাওঁ তেনেহ'লে আমি লগত জাকেট ছাল মোজা টুপি সেইখিনি কম্বল গাত ল'বলৈ সেইখিনি নিব লাগিব প্লাছ আমি ভ্ৰমণলৈ যেতিয়া যাওঁ নিজৰ নিজৰ আইডেণ্টিটি প্ৰুফ যিখিনি বস্তু পান কাৰ্ড আধাৰ কাৰ্ড ভোটৰ আই ডি এইখিনি একদম লাগতিয়াল সামগ্ৰী হয় এইখিনি লগত নিব লাগিব হাঁ তাৰপাছত মূৰৰ বিষৰ দৰৱ জ্বৰৰ দৰৱ এইখিনি নিব লাগিব বমি টেবলেট যদি বাটত আমি ট্ৰেইনত গৈছোঁ ট্ৰেইনত পটককৈ মোৰ বেমাৰ হ'ল তো মই তাত ফটককৈ ডক্টৰ নাপাম ষ্টেশ্যনত পোৱা যায় তো চব ষ্টেশ্যনতটো পোৱাও নাযায় গতিকে সেইখিনিয়ে আমি দৰৱ পাতিখিনি নিজৰ লগত নিব লাগে আৰু নিজৰ যিটো দৰকাৰ ভ্ৰমণত গৈছোঁ মোক ক'ত গৈছোঁ ফুৰিবলৈ তাত বা ঠাণ্ডা হয়নে গৰম হয় সেইখিনি জানি আমি নিজৰ কাপোৰ কানিখিনি লগত নিব লাগিব লাগতিয়াল কি কি লাগে যেনেকৈ আমাৰ পানীবটল নিব লাগিব খোৱা খাদ্য অলপ আমি লৈ যাওঁ ফল মূল ফল মূল চানাৰ পেকেট কেঁচা চানা অকণ তিয়াই লৈ যাওঁ নাৰিকল কাটি নাৰিকলৰ লগত মিলাই লৈ যাওঁ বাটত খাবলৈ কাজু কিচমিচ এনেকৈ কিছুমান বস্তু আমি খোৱাৰ খাদ্য লগত লৈ যাওঁ ট্ৰেইনত খাবলৈ বাকী ঘৰৰপৰা বনাই নিওঁ আৰু আমি সেইখিনি বস্তু আমাৰ লগত লাগে আৰু কলগেট ব্ৰাছ আৰু লগত যিখিনি কলগেট ব্ৰাছটো লাগিবই ৰাতিপুৱা শুই উঠি মুখখন ধুবই লাগিব ক্ৰীম পাউডাৰ যিখিনি আমাৰ লাগতিয়াল বস্তু সেইখিনিতো আমি নিবই ল'ব ক্ৰীমৰপৰা ক্ৰীম পাউদাৰ লিপিষ্টিক যিখিনি আমি লগাওঁ আমাক সেইখিনি বস্তু দৰকাৰ আছে সেইখিনিতো আমি নিবই লাগিব আৰু আটাইতকৈ ডাঙৰ কথা এইটো আমি ক'ৰবালৈ ভ্ৰমণলৈ যাবলৈ হ'লে আমাৰ নিজৰ যিখিনি কাৰ্ড আছে যেনেকৈ পান কাৰ্ড ৰাচন কাৰ্ড আমাৰ প্ৰমাণপত্ৰখিনি আমি ভালকৈ লৈ যাব লাগিব যিহেতু নিবাৰ টিকেট যিটো আমি ট্ৰেইনৰ টিকেট কৰিলোঁ ট্ৰেইনত টিকেট ফ্লাইটত গৈছোঁ ফ্লাইটৰ টিকট সেইখিনি আমি লগত নিবই লাগিব সেইটো যদি আমি নিনিওঁ পাহৰি গুচি যাওঁ তো আমাৰ কি হ'ব গতিকে চবৰ আগত আমি সেইখিনি ল'বই লাগিব আৰু পানী আমি ফ্লাক্সত ভৰাই নি বা গৰমপানী ফ্লাক্সত ভৰাই লৈ যাব লাগিব বটলত পানী ভৰাই লৈ যাব ঠাণ্ডা লাগিলে ঠাণ্ডাপানী গৰম খাব হ'লে গৰমপানী বটলত ভৰাই লৈ গ'লে বাটত আমি নেপাবও পাৰোঁ গৰমপানী অকণ হাঁ হট হট ফ্লাক্সত আমি গৰম পানী অকণ ভৰাই লৈ যাব লাগে আৰু মাষ্ট বি আমি দৰৱ নিবই লাগে মূৰ বিষটো হৈয়ে থাকে মানুহৰ ফটককৈ মূৰ বিষৰ কাৰণে মূৰ বিষৰ টেবলেট ফটককৈ বোলে জ্বৰে উঠিলে জ্বৰৰ টেবলেট কাৰোবাৰ বোলে বমি গাড়ীত উঠিলে কিছুমান মানুহৰ বমি হয় বমিৰ টেবলেট এইখিনি আমি নিব লাগিব এইখিনি আমাৰ লাগতিয়াল বস্তু আৰু ভ্ৰমণত গ'লে সেইখিনি জৰুৰী বস্তু সেইখিনি সেইকেইটা বুলিয়ে ভাবোঁ মই সেইখিনি বস্তু নিবই লাগিব আমি যে ভ্ৰমণ কৰিবলৈ গৈছোঁ আমাক এইখিনি বস্তু কাপোৰ কানি যাবতীয়াল যিখিনি বস্তু সেইখিনি নিবই লাগিব ক'ৰবাত যোৱা সময়ত আমাৰ টকা পইচা কি আছে লগত সেইখিনিও আমি আগতীয়াকৈ ভৰাই মেলি ৰেডি হ'ব লাগিব কেলেই যি পাহৰি আমি টকাখিনিকে পাহৰি থৈ গ'লোঁ বাটতটো আমাৰ কিমান অসুবিধা হ'ব বিপদ হ'ব গতিকে আমি ক'ৰবাত যোৱাৰ আগত চবৰ আগত আমাৰ নিজৰ কাগজপত্ৰখিনি ডকুমেণ্টছখিনি ঠিক কৰিব লাগিব প্লাছ আমি বাটত ঠাণ্ডাদিন হ'লে আমাক কম্বল লাগিব এই কম্বল ৰাতি গাত ল'বলৈ সেইটো ল'ব লাগিব হাঁ আৰু দৰৱখিনি ল'ব লাগিব লগত আৰু যদি কিবা বেমাৰী মানুহ হয় বেমাৰৰ নিজৰ দৰৱ পাতিখিনি লগত লৈ যাব লাগিব কি কাৰণে কোনোবা চুগাৰ পেচেণ্ট থাকে কিছুমান হাই প্ৰেছাৰৰ পেচেণ্ট থাকে তেওঁলোকৰ প্ৰেছাৰৰ টেবলেট চুগাৰৰ মানুহ ছুগাৰৰ টেবলেট এইখিনিয়ে মাষ্ট বি লগত নিব লাগিব খাবলৈ কাৰণে কিন্তু সদায় খাব লগা হয় ছুগাৰ প্ৰেছাৰৰ দৰৱ গতিকে যোৱাৰ আগত এইটো যেন ভ্ৰমণ যোৱা সময়ত মানুহটো পাহৰিবলৈ নেলাগে এইখিনি জৰুৰী নিজৰ যিখিনি বস্তু সেই বস্তুখিনি আমি লগত লৈ যাব লাগে ইয়াকে কৈ মই সামৰণি মাৰিছোঁ দুই মিনিট ছিক্সটি ফাইভ হ'ল